নৱজাতক শিশুসকলক আমি যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগে আৰু পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিবৰ কাৰণে আমি তেওঁলোকক পৰিধান কৰা কাপোৰবিলাক ডেটল পানীত ধুৱাই সুন্দৰকৈ পৰিষ্কাৰকৈ পিন্ধাব লাগে বা শিশু এজনক মৰমতে আমি যাকে তাকে ল'বলৈ দিব নালাগে কণমানি কেঁচুৱাটোক আমি বাহিৰৰ পৰা অহা ব্যক্তি এজনে যদি লেতেৰা হাতেৰে যদি তেওঁক লোৱা হয় তেতিয়া হ'লে তেওঁৰ গাত সেই হাতত লাগি অহা বীজাণুবিলাক বা কাপোৰত লাগি অহা বাহিৰৰ পৰা লাগি অহা বীজাণুবিলাক গাত লাগিব আৰু অসুস্থ হৈ পৰিব সেইকাৰণে নৱজাতক শিশুজনক যাতে পটককৈ কোনোবাই চুৱ নোৱাৰে বা তেওঁক যি টি কাপোৰ বজাৰৰ পৰা কিনি আনি পিন্ধাব নোৱাৰে এই ক্ষেত্ৰত যথেষ্ট ভূমিকা ল'ব লাগিব মাতৃসকলেই হওক বা ধাত্ৰীসকলেই হওক ব্যৱস্থা ল'ব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নকে ৰাখিব লাগিব কাৰণ তেওঁলোকৰ পটককৈ অসুখ জণ্ডিজ বা অন্যান্য ৰোগবিলাক পটককে হয় তেওঁলোকৰ গতিকে এটা সময়লৈ তেওঁলোকৰ খোৱা বোৱা পিন্ধা এই সকলোবিলাকৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়াটো অতি প্ৰয়োজন